আজিকালি বিশেষকৈ চুলি আৰু ছালৰ যত্ন ল'বলৈ বহুত দৰকাৰ কিয়নো সাধাৰণতে আমাৰ মহিলাসকলৰেই বেছি চুলিৰ সমস্যা হৈ আছে ছাল আৰু চুলিৰ চুলি সৰা উফি এইবিলাক সমস্যাই প্ৰধান আজিকালি কিন্তু এইবিলাকৰো এটা সমাধান আছে যেনেকৈ আমাৰ ঘৰতে আমি পোৱা বস্তুবিলাকেই এইবোৰ সমাধান কৰিব পাৰোঁ যেনে জেতুকা জেতুকা আকৌ কেনেকৈ ব্যৱহাৰ কৰিলে বেছি সুফল পাম জেতুকা একাপ আপুনি পিচি ল'লে তাত এক কাপ দৈ দিলে আৰু আধা কাপ গাখীৰ দিলে দুই চামুচ ধৰক নেমু ৰস দি দিলে আৰু আপোনাৰ নিজৰ মন পচন্দমতে এটা তেলৰ এক চামুচ দিব যেনেকৈ নাৰিকল তেল আমাৰ ঘৰত সকলোৰে থাকে সেইখিনি দি পেলাই আপুনি ভালদৰে মূৰত সানিব আধা ঘণ্টা সময় সনাৰ পাছত চেম্পু কৰিব সঁচাকৈ কৈছোঁ এইটো মই নিজে ব্যৱহাৰ কৰা মানে সেই কাৰণেই মই কৈছোঁ যে মোৰ চুলিখিনি বৰ্তমানলৈকে এতিয়া নসৰাকৈ আছে কিন্তু আগতে বহুত সৰিছিল এয়া যতন কৰাৰ পিছৰ পৰা চুলিখিনি ভালে কুশলে আছে আৰু এতিয়ালৈকে সেই কাৰণেই কৈছোঁ আপোনালোকে এইটো ব্য়ৱহাৰ কৰিব আপোনালোকে মাহেকত দুবাৰ ব্য়ৱহাৰ কৰিলেও সুফল পাব ভালদৰে আৰু জেতুকাৰ বাহিৰেও আমাৰ আৰু বহুত আছে যেনেকৈ নাৰিকল তেল গৰম কৰিলে কপাহৰ সহায়ত মানে সহ্য় কৰিব পৰা কপাহৰ সহায়ত আপোনালোকে এই আমাৰ মানে এইটো কি হয় ফণী যে জোঙাল তলফালে জোঙাল সেই ফণীখনেৰে আপোনালোকে চুলিখিনি এনেকৈ ভাগ ভাগ কৰি সহ্য় কৰিব পৰা সেই গৰম তেলখিনি মূৰত সান লগাব লগাই লৈ আঙুলিৰ সহায়ত ধুনীয়াকৈ মালিচ কৰিব মালিচ কৰাৰ পাছত এখন টাৱেলত অত কি কৰিব মানে পানীত এনেকৈ গৰম পানী কৰি সেই টাৱেলখন গৰম পানীত জুবাই পেলাই চেপিব চেপি ইমান মানে বেছি বহুত গৰম নহয় আপুনি সহ্য় কৰিব পৰা গৰমখিনি এনেকৈ পানী সৈতে নহয় মানে চেপি পেলাই যেতিয়া তাৰ ভাপটো থাকিব সেই গৰম ভাপটো মাথাত ৰাখিব মানে চুলিৰ বান্ধি থ'ব তাৰ পৰা বহুত সুফল পাব বহুতো মানসিক মানে চাপ অৱসাদ হ'ব বহুত ভাল আৰু আপোনালোকে ধৰক সপ্তাহত এবাৰ আমাৰ ঘৰুৱা মানুহৰ ঘৰত সকলোৱে পাব বাৰু মাটিমাহটো এতিয়া মাটিমাহৰ এতিয়া দিন সেই মাটিমাহখিনি ৰাতি পিচি পেলাই তি থৈ দিলে মানে তিয়াই পেলাই ৰাতিপুৱা পিচিব তাৰ পিছত পিচি সেইখিনিয়েও চুলিখিনি ধোৱাৰ পিছত আমি সেইখিনি সানি পেলাই আধা ঘন্টা সময় ৰাখি সেইখিনিও ধুই দি পেলাই আমি ধুনীয়া চুলি একোছা পাব পাৰোঁ আৰু ধৰক তা মাটিমাহ নেসানিলে আৰুতো এটা আছে বস্তু যেনেকৈ ঔ টেঙা ঔটেঙাৰ যোনটো বিজলুৱা মানে বীজটো ভিতৰৰ এনেকৈ কাটিলে বাকলি কাটাৰ পিছত যিটো ওলাই মানে সেইখিনিও আমি এনেকৈ সানি পেলাই অকণমান সময় চুলিখিনি মালিচ কৰি কৰি ধুব লাগে কিন্তু ধুবলৈ বহুত সমস্য়া হয় মানে কিয়নো ইমানেই পিছল ইমানেই পিছল ধোওঁতে অলপ কষ্ট হয় কিন্তু কষ্টৰ ফল মিঠা যে চুলিখিনি বিৰাট ধুনীয়া হয় চুবলৈও ইমানেই মিহি হয় আৰুনো কি ক'ম বহুতো আছে আপোনালোকে ধৰক গোলাপ ফুলৰ পাহিবিলাক গৰম পানীত অকণমান সময় সিজালে সিজোৱাৰ পিছত সেই পানীখিনি ঠাণ্ডা হ'লে আমি চুলিখিনি ধোৱাৰ পাছত তাৰ সেই পানীখিনি ঢালিলেও চুলিখিনি বহুত ভাল হয় আৰু যেনেকৈ চুলিৰ যত্ন ল'লেতো নহ'ব আমাৰতো মুখখনৰ ছালৰো কথা আছে মানুহেতো বা কোনোবাই দেখিলে চিধাইতো ছালখন মুখৰ ছালখনলৈকে চকু যায় সেই কাৰণে মুখৰো আমি যত্ন ল'ব লাগিব বিশেষকৈতো ছাল মানে ছালৰ যত্ন মানেই মুখৰ যত্ন এতিয়া মুখৰ যত্ন ল'বলৈতো আমি বহুত কিবা কিবি কৰিব লাগিব আমিতো ধৰক মৌ আছে আমাৰ ঘৰত মৌ পাওঁ আৰু গাজৰৰ দিন এতিয়া আপুনি গাজৰৰ লগত মৌ মিক্স কৰিলে গাজৰটো পিহি তাৰ ৰসটো উলিয়াই অকণমান মৌ দিলে অকণমান গাখীৰ দিলে দি অকণমান সময় সানিলে সনাৰ পাছত সেইখিনি পিছত ধুই দিলে গৰম পানীৰে মুখখনটো বিৰাট চুবলৈ কোমল হৈ যায় আকৌ তেনে তাতকৈও আছে ধৰক আমাৰ প্ৰত্য়েকৰ ঘৰতেই চাউল আছে আৰু মচুৰ দালি আছে গাখীৰটো পাবই বাৰু ঘৰত নেথাকিলেওতো ক'ৰবাৰ পৰা আনিব পাৰিব সেইখিনি লৈ ধুনীয়াকৈ দালি আৰু চাউলখিনি অলপ সময় তিয়াই থ'ব তিওৱা পিছত যেতিয়া কুমলিব সেইখিনি ধুনীয়াকৈ পিচিব পিচি তাত গাখীৰ দিব অলপমান গোলাপ জল দিব দি ধুনীয়াকৈ মুখখন আপোনালোকে মানে পৰিষ্কাৰকৈ ধুব আৰু চাবোন বা আজিকালিতো বিভিন্ন ৰকমৰ ফেচৱাছ পায় ধুনীয়াকৈ ধুই তাপিছত সেইখিনি সানিবচোন তাৰ পৰা মুখখন ধুই পেলাব কুহুমীয়া গৰম পানীৰে দেখিব সঁচাকৈ আপোনাৰ মুখখন উজ্বলি উঠিছে মই বিশেষকৈ ব্য়ৱহাৰ কৰোঁ দেখি কৈছোঁ মোৰ মুখখন এনেই ভাল বুলিয়েই কয় মানুহে দেখাত সেই কাৰণে আপোনালোকক এই দিহাটো দিছোঁ আপোনালোকে সঁচাকৈ ব্য়ৱহাৰ কৰি চাব মই আপোনালোকক তাৰ বিষয়ে সেই কাৰণেই ডাঠি ক'ব পাৰিছোঁ বিশেষকৈ মই ব্য়ৱহাৰ কৰোঁ যে কাৰণ মই ব্য়ৱহাৰ কৰা বস্তুৰ বিষয়েহে কৈছোঁ কাৰণ কাৰণ ছালৰ কথা চুলিৰ কথা আপোনালোকে সঁচাকৈ ইয়াত বহুত ফলপ্ৰসূ হ'ব তাকেই মই ক'লোঁ আৰু